আঠ লাখ পচপন্ন হাজাৰ পাঁচ লাখ দহ হাজাৰ ন লাখ এঘাৰ হাজাৰ দুশ ছয় লাখ পাঁচ হাজাৰ সাতশ এক লাখ দুই হাজাৰ তিনিশ চাৰি লাখ তিনি হাজাৰ